এই বৰ্তমান সময়ত নৃত্যকে পেচা হিচাপে লোৱা পৰম্পৰাগত নৃত্যশিল্পীসকলে বহুতো সমস্যাৰ সন্মুখীন হৈছে সেইবোৰ সমস্যা মানে সন্মুখীন হৈছে তেওঁলোকে তেওঁলোকৰ সেই মানে নৃত্যশিল্পীসকলে তেওঁলোকৰ সেই পৰম্পৰাগত নৃত্যটোকে তেওঁলোকৰ পেচা হিচাপে লৈ মানে বিভিন্ন ধৰণৰ আৰ্থিক বা আৰ্থিক তেওঁলোকে জীৱন যাত্ৰা কৰিছে ঠিক তেওঁলোকৰ মানে পৰম্পৰাগত বুলি কওঁতে অসমৰ নৃত্য পৰে বিহু ঠিক বিহুটো আমাৰ যেনেকৈ আগৰ দিনত মানুহে গছৰ তলত বা মানুহৰ ঘৰে ঘৰে তেনেকৈ বিহু উদযাপন কৰিছিল ঠিক আজিকালি মানে এনেকুৱা ধৰণৰ হ'ল আধুনিকতাৰ কাৰণে বিহুটো মঞ্চত উদযাপন কৰিছে যেনেকৈ অনুষ্ঠান প্ৰতিষ্ঠান আদিত বহুতো মানে বিহুটো মানে কমন কৰি দিলে আৰু ঠিক তেনেদৰে মানে তেওঁলোকৰ নৃত্যশিল্পীসকলে বহুত সমস্যাৰ সৃষ্টি হৈছে তেওঁলোকে যোনবোৰে মানে বিহুটোক তেওঁলোকৰ পেচা বা তেওঁলোকৰ বৃত্তি হিচাপে লৈ কাম কৰে তেওঁলোকৰ কিছুমান সমস্যাৰ সন্মুখীন হয় তেওঁলোকে ঠিক মানে সেই বিহু বা কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠান কৰি মানুহে চলিব নোৱাৰে ন সেইবাবে তেওঁলোকৰ কিছু পৰিৱৰ্তন হৈছে ঠিক আমাৰ গাঁৱত তেনে কোনো নৃত্যশিল্পীৰ মানে পেচা কৰিবলে গ'লে তেনেকুৱা ব্যক্তি মানে কম সংখ্যক দেখিব পোৱা গৈছে তেওঁলোকে এনেকুৱা মানে কেনেকুৱা হৈছে তেওঁলোকৰ মানে ঘৰখনৰ আমাৰ গাঁৱত এনেকুৱা মানুহ ন গাঁৱত মানুহ থাকে কৃষক বা খেতি কৰা চহা মানুহ তেওঁলোকে মানে কিছুমান গাঁৱত আগতে বিহু পাতোঁতে ঠিক তেনেদৰে তেওঁলোকে বিহু গায় গছৰ তলত গায় এতিয়া মানে বিহুটো এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে মানুহে মানে বহুতো দূৰ দূৰণি মানে ঠাইলৈ তেনেকুৱাত মানুহে কৰিবলৈ গৈছে তেওঁলোকে যদি গাঁৱত থকা মানুহখিনিয়ে এনেকুৱা সমস্যা হৈছে তেওঁলোকৰ তাত মানে যাতায়ত ব্যৱস্থা কৰিবলৈ অৰ্থ ব্যয় কৰিবলৈ ইমান মানে সক্ষম নহয় তেওঁলোকে ইমান মানে মানে কম কম আৰু কম খৰচত তেওঁলোকে গাঁৱতে কৰিব বিচাৰে কিন্তু তেওঁলোকে মানে নগৰত গৈ তেওঁলোকৰ কৰিবলৈ মানে সেইটো মানে নৃত্যকৰ্মটো মানে মানে প্ৰশিক্ষণ দিবলৈ তথা মানে মানে প্ৰশিক্ষণ ল'বলৈ তেওঁলোকৰ মন থাকে কিন্তু আৰ্থিক অৱস্থাৰ বাবে এনেকুৱা এটা পৰিস্থিতি হৈ যায় তেওঁলোকে সেইটো মানে মানে সক্ষম হ'ব নোৱাৰে তেওঁলোকে সেইটো কাৰণে বহুতো বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় এনেকুৱা সমস্যাসমূহ বিশেষকৈ আমাৰ গাঁও অঞ্চলত বেছি হয় তেওঁলোকৰ আৰ্থিক অৱস্থাৰ কাৰণে এজনী এজনী ছোৱালীয়ে কি তেওঁলোকে তেওঁ মানে বহুত বিহু নাচ বিহু নাচ বুলিয়ে কৈছোঁ বিহুনাচটো বহুত ভাল পায় তেওঁ মানে সেইটো নিজৰ বৃত্তি বা পেচা হিচাপে লৈছে আৰু তেওঁ সেই পেচা পেচা হিচাপে লৈ মানে আগুৱাই যাবলৈ গাঁৱৰপৰা মানে অলপ সমস্যাৰ সৃষ্টি হয় কাৰণ আমাৰ গাঁৱত মানুহে গাঁৱৰ কিছুসংখ্যক মানুহৰ ব্যৱসায় বা চৰকাৰী প্ৰতিষ্ঠানত কাম কৰে কিন্তু প্ৰায়ভাগ গাঁও অঞ্চলৰ মানুহে কৃষক মানে খেতি পথাৰত কাম কৰে তেওঁলোকৰ বহুতো সমস্যা থাকে তেওঁলোকে খেতি খেতি কৰি মানে খেতি কৰি তেওঁলোকক ল'ৰা ছোৱালীক দূৰলৈ পঠিয়াই সেই নৃত্য প্ৰশিক্ষণ ল'বলৈ মানে অসুবিধাৰ সৃষ্টি হয় সেইকাৰণে অলপ মানে নগৰীয়া অঞ্চলত এই বিহুৰ মানে নৃত্যশিল্পীসকলে বহুতো উন্নত পৰ্যায়ত গৈছেগৈ গাঁও অঞ্চলটোত আগৰ দিনত ভালেই আছিলে আগৰ দিনত মানুহে গছৰ তলৰ বিহু মাৰে তেনেকৈধৰণে গাঁৱৰ ঘৰে ঘৰে হুঁচৰি গায় বৰ্তমান কিন্তু আমাৰ এই গাঁও অঞ্চলত এই প্ৰথাটো লাহে লাহে কমিবলৈ গৈছে কমি কমি গৈ আছে মানে গুৱাহাটীলৈ গুৱাহাটী মহানগৰ আদি এইবোৰ অঞ্চলত এইবোৰ হৈ গৈ আছে সেইবাবে গাঁও অঞ্চলত আৰু প্ৰায় দুশ চাৰিশ বছৰ পাছত চাগে এইটো লুপ্ত পাবও পাৰে নাপাবও পাৰে কিন্তু আমাৰ এই অসমীয়া জনজাতিৰ লোকসকলে এইটো নিজৰ পেচা হিচাপে লৈ কাম কৰি যাবলৈ মানে নিজকে উৎসাহ জনাব লাগে